এক হাজাৰ এশ এক দুই হাজাৰ দুশ দুই তিনি হাজাৰ তিনিশ তিনি এক লাখ দুই হাজাৰ চাৰি দুই লাখ তিনি হাজাৰ চাৰি চাৰি লাখ চাৰি হাজাৰ পাঁচ